বৰ্তমান যুৱ প্ৰজন্মলৈ কৃষিৰ বিষয়ে মই এটাই পৰামৰ্শ দিম যে আজিৰ দিনত শিক্ষিত যুৱক যুৱতীৰ সংখ্যা যথেষ্ট বৃদ্ধি পাইছে সেইবাবে যুৱপ্ৰজন্মই কেৱল চাকৰিৰ প্ৰতিয়েই যে যে মই চাকৰি কৰিম সেইটো ভাবিলে নহ'ব আচলতে তেওঁলোকে যদি চাকৰি নাপায় তেতিয়া নিজেই স্বাৱলম্বী হ'বলৈ শিকিব লাগিব স্বাৱলম্বী হোৱাৰ বিভিন্ন উপায় আছে যেনে কৃষি কৰা কৃষি ক্ষেত্ৰত আমি সৰিয়হ আলু খেতি মটৰ মাহৰ খেতি এনেধৰণৰ বিভিন্ন খেতিসমূহ আমি কৰিব পাৰোঁ আমি ঘৰত এনেই বহি নাথাকি খেতি কৰিয়েই স্বাৱলম্বী হ'ব পাৰোঁ কাৰণ আজিকালি চৰকাৰে ইমান চাকৰি দিয়াৰ দিব নোৱাৰে যিহেতু আমি নিজেই কিবা এটা কৰি স্বাৱলম্বী হ স্বাৱলম্বী হ'বই লাগিব চৰকাৰে আমাক উন কৃষিৰ উন্নতিৰ কাৰণে বিভিন্ন সুবিধা প্ৰদান কৰি আহিছে যেনে ধৰক কৃষি ঋণৰ ব্যৱস্থা পাৱাৰ টিলাৰ পানীৰ মেচিন কঠীয়া ৰোৱা মেচিন ইত্যাদি ইত্যাদি গতিকে চৰকাৰে যিহেতু আমাক সহায় কৰি আহিছে গতিকে আমিনো খেতি কৰাত কিহৰ আপত্তি সেয়েহে আমি এই বিষয়টোৰ ওপৰত অলপ জোৰ দিব লাগে যাতে আমি নিজৰ লগতে দেশৰো উন্নতি কৰিব পাৰোঁ ইয়াৰ ইয়াকে কৈ মই মানে যুৱ প্ৰজন্মলৈ মোৰ এটা সৰু পৰামৰ্শ আগবঢ়াইছোঁ